অ' হেল্ল' হয় হয় সোমবাৰ দিনা ল'লে ভাল হ'ব হয় হয় হয় হয় লিষ্টখন কৰি কিমানকে উঠালে ভাল হ'ব হয় হয় হয় হয় আৰু খোৱা বোৱা কাৰণে বস্তু অলপ ল'ব লাগিব অ' তাতে কৰিব লাগিব পেকেট লাঞ্চটো বেয়া নহয় পেকেট লাঞ্চ লৈ গ'লে হ'ব হয়

হয় পাঁচজন যাম হয়

ষ্টুডেণ্ট ষ্টুডেণ্ট আমাৰ বিশজন ওলাইছে বিশজন যাব

হয় হয় তাতে তেওঁলোকে কিবা কিবি শিকিব পাৰিব তাত

হয় হয় মৈদামো চাব তেহেতি আৰু হয় হয় মৈদামো চাব তাতে চৰাইদেউ মৈদাম

হয় হয় হয় হয় মই পাতি মেলি আপোনাক জনাম বাৰু

ঠিক আছে বাৰু হ'ব হ'ব অ'